এইটোৱেতো মানুহৰ জীৱনৰ আচল কথা শিক্ষিত হোৱা আৰু শিক্ষা লাভ কৰা বহুত পাৰ্থক্য আছে বহুতে শিক্ষা লাভ কৰে কিন্তু শিক্ষিত নহয় গতিকে শিক্ষিত বুলি ক'লে সেইজনক কোৱা হয় যি শিক্ষা লাভ কৰি নিজৰ জীৱনত তাৰ প্ৰয়োগ কৰিছে শিক্ষাসমূহ নিজৰ জীৱনত ব্যৱহাৰ কৰিব জানিছে সেইটোহে আমি শিক্ষিত বুলি ক'ব পাৰোঁ শিক্ষিত হ'লে এজন মানুহৰ বহুতো সুবিধা হয় তেওঁ যিকোনো কাম কৰি খাব পাৰে নিজৰ দেশৰ পৰা অন্য় এখন দেশত গৈ থাকিব পাৰে তেওঁৰ তেওঁৰ বাবে এনেকুৱা কোনো কাম নাই যি কাম তেওঁ নকৰাকৈ খাব পাৰে শিক্ষিত হ'লে মানুহ সাহস হয় শিক্ষিতৰ নিচিনা বন্ধু মানুহ শিক্ষাৰ নিচিনা বন্ধু মানুহৰ জীৱনত কোনো নাই সেইটোৱেই আটাইতকৈ ডাঙৰ বন্ধু হয় শিক্ষা শিক্ষা থাকিলে মানুহে কয় নহয় বিদেশৰ আপোন মানুহ কোন এক মাত্ৰ শিক্ষা শিক্ষিত হ'লে আপুনি কেনেকৈ মানুহৰ লগত কেনেকৈ আচৰণ কৰিব লাগে কেনেকৈ মানুহক বুজিব লাগে কেনেকুৱা কাম কেনেকৈ কৰিব লাগে সকলো ধৰণৰ বস্তু বুজা যায় কিন্তু কিছুমান অশিক্ষিত মানুহবিলাকে এতিয়া ধৰক কোনোবাই ইংলিছত কথা ক'লে তেওঁ বুজি নাপালে বা কেনেকৈ এজন মানুহক আচৰণ কৰিব লাগে আলহী আহিলে কেনেকৈ আচৰণ কৰিব লাগে সৰু পোৱালি এটাৰ লগত কেনেকৈ আচৰণ কৰিব লাগে কেনেকৈ এজন বংশবৃদ্ধি কৰিব লাগে কি কৰে এই সকলো ধৰণৰ কথা তেওঁ বুজি নাপায় গতিকে বহুতো সমস্যা আহি পৰে গতিকে মই ভাবোঁ শিক্ষিত মানুহ এজনৰ বহুত সহায় আছে শিক্ষিত হ'ব লাগে মানুহবিলাক আৰু শিক্ষিত হ'লে যিকোনো ধৰণৰ চৰকাৰী চাকৰি হওঁক কিবা হওঁক সকলো ধৰণৰ সুবিধা পোৱা যায় কিন্তু এজন অশিক্ষিত মানুহৰ বাবে কেতিয়াও পোৱা নাযায় যদিও অশিক্ষিত মানুহজন বেলেগ কামত বহুত পাৰ্গত হয় এজন শিক্ষিত মানুহতকৈ তথাপি তেওঁ কেতিয়াও সেই শিক্ষিতৰ চাৰ্টিফিকেটখনৰ কাৰণে নাপায়